অ' বা আপোনালোকৰ হেৰি ট্ৰেভেল এজেঞ্চি আছে ন অ' ম অ' মই মানে মৰিগাঁওৰ পৰা কৈছিলোঁ মোক মানে গাড়ী এখন লাগিছিল মই কালি দীপৰ বিল যাব লাগে অ' ৰাতিপুৱাই যাম মই ছটামানতে আহিব লগা হৈ আছে আমাৰ চাৰি পাঁচজনমান যাব অ' হ'ব এনে কিমানমান পৰিব সৰু গাড়ী এ বেছিকৈ কৈছে এইটো বাইদ' দহ হাজাৰ টকাটো নহয় মই জনা মতে নাই নাই সেইটো নাই নাই সেইটো বুজিছো বোলো দহ হাজাৰটো অলপ বেছিয়ে হৈছে নেকি নাই নাই বুজিছোঁ আমিও মানে ফুৰিবহে আহিম ন আমাৰো বেলেগ বহুত কিবা কিবি খৰচ আছে আৰু গাৰীখনতে যদি দহ হাজাৰ টকা দিওঁ আমাৰো এইফালে অসুবিধা হৈ যাবনে ত অকণমান আপুনিও চাওক আৰু সেইটো মিলাই নাই নাই আপুনি বেছিয়ে কৈ আছে এতিয়াও দিয়ক কিবা এটা কৰক আৰু গৈছোঁ নহয় আপোনাৰ গাড়ী লৈছোঁ নহয় কওক কিবা এটা কমাওক আমি এদিনৰ কাৰণেই যাম কালিৰ দিনটো লাগে হয় হয় গোটেই দিনটোৱেই লাগিব আমাক আমাক মানে তাৰপৰা আনি পেলাই আকৌ তালৈ তাতে থৈয়ো আহিব লাগিব মৰিগাঁওতে

এই ইমানো দূৰ নহয় আৰু দিয়ক একে দহ হেজাৰ তেনেকুৱা ল'বলৈ কাৰণে অলপ কমাব পাৰে আৰু দিয়ক আচ্ছা আচ্ছা হ'ব দিয়ক নহ'লে আৰু দিয়ক অ' অ' হ'ব দিয়ক হ'ব দিয়ক